হয় কওকচোন হেল্ল' অ হয় নেকি এনে পৰীক্ষাত মাৰ্কছবোৰ কেনেকৈ পাইছে অ অ অ ঘৰততোতো ভালেই ন' এতিয়া স্কুলতহে কিয় বা অ তাৰ মানে গা বেয়া আছিলে সেইকাৰণে

হয় অ অ সেইটো বাৰু হয় দুদিনমানৰ পৰা গা বেয়া হৈ আছিলে সেইকাৰণেও হ'ব পাৰে অ কি কৰিব আৰু অকণমান হেৰি কৰিবচোন হয় নেকি চাবচোন ভালকৈ হয় অলপ চাবচোন ভালকৈ স্কুলত ঘৰত নপঢ়েই হয় হয় অ খোৱা বোৱা মনেই নকৰে অ অ

হয়

হয় হয়

হয় হয় হয় ঠিক আছে ৰাখিছোঁ বাৰু